অ' বাইদেউ অঁ এই হেৰি বিহু আকৌ আহি পালে ওৱেই এই পিঠা পনা কিবা কৰিব লাগিব নহয় অঁ হয় নেকি অঁ অঁ অঁ অঁ নহয় কটা বাঁহটো এতিয়া মই কাটিম দে চুঙা পিঠা

বাঁহটো দিম দে কেইটামান লাগিবনো চুঙা অঁ অঁ অঁ

অঁ অঁ অঁ লাগিব দে অঁ

অঁ আৰুটো অঁ অঁ নাৰিকলটো কিনিব লাগিব কিজানি নাৰিকল আছে নেকি ঘৰৰ অঁ তিল নাই তিল কিনিব লাগিব অঁ আকৌ নাৰিকলটো আছেনে নাই হ'বনে ঘৰৰ অঁ অঁ অঁ অঁ অঁ অঁ

লাগিবই লাগিবই দে

অঁ অঁ অঁ পকা লাৰু লাগিব দে বুজিছানে অঁ সেই যোৱা বাৰৰ নিচিনাকে একদম পূৰা টাইটকৈ বনাবি আৰু অঁ অঁ

অঁ অঁ অঁ অঁ বনি চাউলৰ সেইটো আচ্ছা নহ'লে মুৰি ল'লেও হ'ব কিজানি লগত নহয়নে মুৰি হ'লেও হ'ব অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ এই এইটো মাটিমাহৰ দে নে কোনটো মাটিদালিৰ অঁ অঁ অঁ অঁ অঁ ঠিক আছে দে বাৰু হ'ব দে মই বাৰু চুঙাপিঠাৰ বাঁহটো মই ব্যৱস্থা কৰিম দে বাৰু অহ তই বাকীখিনি কৰি থাক পিছে অহ অঁ অঁ অঁ